আমাৰ ইয়াতে ওচৰতে অদলা মন্দিৰ আছে অদলা মন্দিৰত যাই বহুত ভাল লাগে অদলা মন্দিৰৰ

অদলা মন্দিৰত মনসাৰ মন্দিৰ আছে তাতে বহুত দূৰৰ দূৰৰপৰা মানুহ আহে আহি পেলাই পূজা কৰে বেছিকৈ শিৱৰাত্ৰি বা ব'লব'মৰ টাইমত বেছি মানুহ হয় দূৰ দূৰৰপৰা পূজা আহি পেলাই পূজা কৰে মূৰা দেউল আছে মূৰা দেউলৰ মূৰা দেউলৰতো বহুত বহুত ধৰণৰ লিংগ তাতেই আছে তাতেও বহুত বহুত ধৰণৰ লিংগবিলাকত পূজা কৰিলে বহুত প্ৰমাণৰ প্ৰমাণ পোৱা যায় তাতে পূজা কৰিব লাগে তেতিয়া পূজা কৰি পেলাই বহুতে তাৰে মনৰ পূৰণবিলাক হয় তাতে যাই ভাল লাগে তাতে পিছফালে এটা পানী অট'মেটিক পানী আহি থাকে তাৰে পানী খালে বা পানী মূৰত দিলে বহুত ভাল হয় পৱিত্ৰ হয় তাতে বহুত মানুহবিলাকে হৈ থৈ দিয়ে যদি তাৰে যদি প্ৰমাণ পায় প্ৰমাণ পালে পাৰ কলা পাৰ দিব লাগে তাতে মূৰা দেউল আছে মূৰা দেউলত বহুত প্ৰমাণ পোৱা ঐতিহাসিক মন্দিৰ হয় অদলা মন্দিৰৰ অদলা মন্দিৰটোও বহুত বহুত দিনৰ আগৰে হয় পুৰণি তাতেও বহুত

বহুত দূৰ দূৰৰপৰা মানুহবিলাক আহি পূজা কৰে তাতে ঘৰৰ কাষতেই আছে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰত বহুত দূৰ দূৰৰপৰা আহে মানুহ আৰু ঝষি মুনিবিলাক আহে অমাৱস্যাৰ সময়ত অমাৱস্যাৰ সময়ত অমাৱস্যাৰ সময়ত বহুত দূৰৰ দূৰৰপৰা ঋষিবিলাক আহি পেলাই পূজা অৰ্পণ কৰে তিনিদিন পালন কৰা হয় মেলা হয় তাতে তাতে মেলা হয় তাতে বহুত দূৰৰ দূৰৰপৰা মানুহ আহি পেলাই পূজা অৰ্চনা কৰে প্ৰমাণিকৰ মন্দিৰ হয় তাতে মন্দিৰত যাই বা ইয়াতে আছে মহামণি থান মহামণি মহামণি থানত গ'লে বহুত ভাল মহামণি থান আমাৰ ঘৰৰ ওচৰতে হয় তাতে পূজা কৰিব লাগে তাতে শিৱৰ মন্দিৰ আছে তাতেও ৰুমাল ৰুমাল বা গামোচা বান্ধিব লাগে বান্ধিলে মনৰ মন হয় তাতে আৰু পিছফালে পুখুৰী এটা আছে পুখুৰীত পুখুৰীটোত চাকি দিয়ে বহুত বহুত মানুহে চাকি দিয়ে বহুত দূৰৰ দূৰৰপৰা বহুত প্ৰমাণ পত্ৰ প্ৰমাণিক মন্দিৰ হয় ঐতিহাসিক মন্দিৰ ঐতিহাসিক মন্দিৰ তাতেই গ'লে বহুতেই মনৰ মনৰ পূৰণ হয় কামাখ্যা মন্দিৰত যাই বহুত ভাল লাগে টিলিঙা মন্দিৰত টিলিঙা দিলে টিলিঙা দিয়ে বহুত মানুহে প্ৰমাণ পোৱা বুলি জনা যায় তাতেই গ'লে গামোচা বা টিলিঙা বন্ধা হয় প্ৰমাণ প্ৰমাণ পোৱা যায় তাতে যায় বহুত ভাল লাগে তাতে যাই পেলাই যেতিয়া যেতিয়া শিৱৰাত্ৰি বা ব'লব'মৰ টাইমত বহু দূৰৰ দূৰৰপৰা মানুহ আহি পূজা অৰ্চনা কৰে চিংৰি মন্দিৰত ৰাতিটো ব'লব'মৰ টাইমত ৰাতিটো ল'ৰাবিলাকে তাতে থাকে থাকি পেলাই পূজা কৰে শিৱক পূজা কৰে পূজা কৰি পেলাই পূজা কৰি পেলাই তাতে পূজা কৰি পেলাই ৰাতিটো থাকে ৰাতি ৰাতিপুৱা যেতিয়া তিনিটা চাৰিটা বাজে তেতিয়াই তিনিটা চাৰিটা বাজে তেতিয়াই পূজা কৰে পূজা কৰি পেলাই নদী এটা আছে নদীত গা ধুই পেলাই পূজা কৰে বহুত ভাল লাগে সেই পানী দি লিংগত লিংঘত ঢালিব লাগে লিংঘত ঢালি ফালে প্ৰমাণ পোৱা যায় অদলা মন্দিৰত বহু দূৰৰ দূৰৰপৰা মানুহ আহে বিশেষকৈ যেতিয়া ব'লব'ম বা ব'লব'ম বা ব'লব'ম শিৱৰাত্ৰিৰ টাইমত বহুত দূৰৰ দূৰৰপৰা মানুহ আহে আহি পেলাই আহি পেলাই পূজা অৰ্চনা কৰে কামাখ্যা মন্দিৰতো বহুত ভাল লাগে মূৰা দেউলত যায়ে থাকোঁ আমি বহুত ভাল লাগে তাতে যাই নিতৌ ভাল লাগে তাতে যাই পেলাই তাতে তাতে প্ৰমাণিক মন্দিৰ হয় প্ৰমাণিক মন্দিৰ তাতে বহুত ধৰণৰ লিংগ পোৱা যায় লিংক তাতে বহু ধৰণৰ মন্দিৰ হয় তাতে বহু ধৰণৰ তাতে বহুত ধৰণৰ দূৰৰ দূৰৰপৰা মানুহ আহি পেলাই পূজা অৰ্চনা কৰে তেনেকৈয়ে আমি ভ্ৰমণবিলাক কৰোঁ এনেই বেছিকৈ শিৱৰাত্ৰি বা ব'লব'মৰ টাইমত মানুহবিলাক হয় এনেও হয় কিন্তু সেইখিনি সময়ত বহুত মানুহ হয় ভাল লাগে তাতে যাই পেলাই